জৈৱিক হাঁহ কুকুৰা পোহা পোহাত কেতিয়াবা প্ৰত্যাহ্বান পাবলগীয়া হয় যেনে ধৰক আহিনমহীয়া ভাদমহীয়া এটা বেমাৰ হয় বেমাৰত হাঁহ কুকুৰাবোৰ মৰি যায় সুযোগ সুবিধাও ভাল ওচৰতে মোৰ পুখুৰী আছে পথাৰো আছে পথাৰত মেলি দিওঁ মেলি শামুক চামুক খায় শেলাই চেলাই খায় পুহিবলৈয়ো সুচল আছে উন্নতমানৰ হাঁহ পুহিব পাৰোঁ কণী বিক্ৰী কৰোঁ হাঁহ প্ৰতিপালন কৰি যথেষ্ট পইচা উপাৰ্জনো হয় ওচৰতে বজাৰ আছে আৰু ঘৰৰপৰাও মানুহে নিয়েহি কাষ্টমাৰ আহি থাকে কণীও বিক্ৰী কৰোঁ ঘৰতে উমনি দিওঁ গতিকে চব ফালৰপৰা সুবিধাই হয় কিন্তু কিছুমান চিজনত এতিয়া ফাগুণ চ'তমহীয়া পোৱালি উলিয়াবলৈ অলপ টান টান যদিও তেনেকৈয়ে পুহি থাকোঁ উলিয়াওঁ বাৰিষা খালি বৰটোকোলা চৰাইৰপৰা অলপ দিগদাৰ হয় সেয়ে প্ৰত্যাহ্বান হয় নহ'লে পানী কিন্তু ঠিকেই পাওঁ জেঠৰপৰা বুলি পথাৰত ধুনীয়াকৈ চৰিব পাৰে পুখুৰী পানীওতো থাকেই পুখুৰীত পানী খৰাালি হ'লে কমি যায় হ'লেও পানী থাকে তেনেকৈ যথেষ্ট সা সুবিধা আছে আমাৰ তেনেকৈয়ে পুহি থাকোঁ আমি পুহি মেলি এতিয়া মাঘত উমনি দিছিলোঁ মাঘত ঠাণ্ডাৰ কাৰণে পোৱালি জগাবই নোৱাৰিলোঁ এইবোৰে প্ৰত্যাহ্বান হয় যে আগতীয়া পোৱালি উঠাব বোলে দুপইচা বেছিকৈ পায়ো সোনকালে ডাঙৰ কৰিব পাৰোঁ ধান চাউলো বেছি হয় বাৰিষা যেনিবা চৰিবলৈ যায় যদিও আকৌ বৰটোকোলা চৰাইৰ কাৰণে ভয় আৰু বেছিকৈ শাওণমহীয়া পথাৰত মাছ মৰে মাছ খালে হাঁহবিলাক বেমাৰ হয় মৰে এনেধৰণে যথেষ্টখিনি উপাৰ্জন হয় আৰু আৰু ভেকচিন ভেকচিন চেকচিনো দিবলগীয়া হয় মাজে মাজে ঔষধ আনি পেলাইনি ভেটেনেৰিখন আমাৰ ওচৰতে ভেটেনেৰি ডাক্তৰৰ লগতো পৰামৰ্শ কৰি পোহোঁ ঔষধ পাতি খোৱাওঁ বেজীটোহে বৰকৈ নিদিওঁ খালি ভুচি খোৱাওঁ ভুচিৰ লগত ধান মিহলাই দিওঁ দানাবোৰ খালি নুখোৱাওঁ দুবাৰ এইভাগে হাঁহ কুকুৰা পোহোঁ যথেষ্ট কেইটকা বছৰটোত ইনকাম হয় প্ৰতি বছৰতে আমাৰ এশৰ ওচৰা ওচৰি পোৱালি জগাওঁ এশ গৈ গৈ গৈ গৈ ষাঠিটা সত্তৰটা ইমানটা থাকে মৰি মেলি চৰাই তৰাই খায় নেউলেও খায় সৰুতে ঢেৰ গুঁয়ে খায় জোখবিলাই সেনেকৈয়ে হয় এতিয়া হাঁহ মোৰ আছে কণী পৰা হাঁহ দহজনিমান আছে মতা হাঁহো আছে ঘৰৰ কণী উমনি দিওঁ তেনেকৈ বজাৰ সমাৰ কৰি চলিব পাৰি